হেল্ল' নন্দিতা অঁ নন্দিতা ভালনে খবৰ মোৰতো চলি আছে আৰু অঁ মনত পৰিল মানে এটা কথা আছে মই মানে ভাবি আছোঁ তেজপুৰ আহিম বুলি অঁ লগতো ধৰিম বাৰু তোমাক সুধিব আছিলে যে তেজপুৰত অলপ ভাল ভাল কিবা বস্তুবোৰৰ নাম কোৱা জেগাবোৰৰ নাম কোৱা যেনেকে হৈ গ'ল থলুৱা বস্তুবোৰৰ নাম কোৱা থলুৱা ৰে ৰেষ্টুৰেন্টৰ নাম অঁ অঁ ৰেষ্টুৰেন্টবোৰৰ নাম কোৱা অঁ আচ্ছা অঁ অঁ অঁ অঁ অঁ

অঁ মইতো ইমান ভাল চিনি নেপাওঁ তোমাৰ লগতেই যাম দিয়া তুমিয়ে লৈ যাবা কিন্তু দেই অঁ অঁ ভাল পাওঁ মানে এইবোৰ খানা খায়েতো মানে ভাল লাগে ন অঁ হয় অঁ অঁ অঁ ওঁ অ' হয় নেকি মোৰ যে শুনিয়ে খাওঁ খাওঁ লাগি গৈছে দেই অঁ বহুত ভাল পাওঁ অ' হয় নেকি তেতিয়া বহুত ভাল দেই আৰু এইবোৰতো আছে আৰু অঁ অঁ মই আহিম আহিম মই আহিলে তোমাক কল কৰিম কিন্তু মই ভাবিছোঁ ফাষ্টত মৌচুমীতে যাওঁ তাৰপিছত তুমি যদি বেলেগ কিবা ভাল আছে তুমি লৈ যাবা আৰু অঁ অঁ ঠিক আছে দিয়া আৰু কিবা ভাল মন্দিৰ চন্দিৰ আছেনে নাই ঠিক আছে তেতিয়া হ'লে এইবোৰ চব চাম কিন্তু দেই মই ভালকে তুমি টাইম এটা মিলাই ল'বা আৰু সেইদিনা কিন্তু একো কিন্তু নক'বা আৰু যে নকওঁ নহয় বুলি এনেকে নক'বা কিন্তু ঠিক আছে অঁ অঁ ঠিক আছে ঠিক আছে

ঠিক আছে ঠিক আছে মই তোমাক ফোন কৰিম তুমি বাৰু ওলাবা মোৰ লগত দেই ঠিক আছে অঁ অঁ ঠিক আছে অঁ অঁ